হয় আমি গাঁৱৰে ল'ৰা দহজন একেলগ হৈ আমি এটা গোট খুলি ললোঁ গোট খুলি আমি এটা ফিচাৰী অফিচৰ পৰা অৰ্ডাৰ লৈ তেওঁলোকে আমাক ট্ৰেইনিং দিলে মীন পালন কেনেদৰে কৰিব লাগে কেনেদৰে কৰিলে স্বাৱলম্বী হ'ব পাৰি আমি সেইমতে দুইবিঘামান জোৰা মাটিত আমি এটা ফিচাৰী খান্দিলোঁ ফিচাৰী খান্দি আমি পোনা দিলোঁ পোনা দি পেলাই আমি পোনাখিনি দিয়াৰপৰা ডাঙৰ হোৱালৈকে যিটো পৰিৱেশ তাতে আমাৰ দেখি এটা সুন্দৰ পৰিৱেশ হৈ সেই ফিচাৰীতে আমি গা ধোওঁ গৰম কালি গা ধোলে আমাৰ পানীটো যেতিয়া লৰি থাকে মাছখিনি সোনকালে ডাঙৰ হ'বলৈ সুবিধা পায় আমি ফিচাৰী অফিচৰ পৰাও আমাক ট্ৰেইনিং দি যথেষ্টখিনি শিকাই থৈ গৈছে আমি উঠি অহা প্ৰজন্মক এইটো কাৰণে এইটো জীৱিকাত জড়িত থাকিবলৈ কওঁ যিহেতু চৰকাৰে মীন পালনৰ কাৰণে যথেষ্টখিনি অনুদান আগবঢ়াই আৰু এই অনুদান আগবঢ়াই আমি যদি এহেজাৰ টকাৰ মাছ দিওঁ পোনাত এহেজাৰ টকাৰ মাছ দিলে দানা খোৱালোঁ দহ হেজাৰ টকাৰ এঘাৰ হাজাৰ টকা খৰচ কৰি আমি এক বছৰৰ ভিতৰত প্ৰায় দুই লাখ আঢ়ৈ লাখ টকা আমি ওপাৰ্জন কৰিব পাৰোঁ এই ইনকামৰ পথটো আমাৰ যথেষ্ট সুন্দৰ হয় সেয়ে মই উঠি অহা প্ৰজন্মক এই কামটোত জড়িত থাকিবলৈ অনুৰোধ কৰোঁ